অঁ হেল্ল' গৌতম হয়নে অঁ মই অভিজিতে কৈছোঁ চিনি পাইছনে নাই ভালনে অঁ মোৰো ভালেই দে বাকী কি কৰি আছ এতিয়া ময়ো ঘৰতে আছোঁ আৰু ভাল ভাল তহঁতৰ ভালনে অঁ এই গোলাঘাট পলিটেকনিকত ৱৰ্কশ্বপ পাতিছে তই নিমন্ত্ৰণটো পাইছনে নাই বাৰু অঁ যাবিনে যাম অঁ অঁ মোৰ আৰু লগৰ কেইটামান যাব মায়ন যাব শশাংক যাব বাকী বাকীকেইটাৰ খবৰ পাইছ নেকি অঁ

অঁ তই ফোন কৰিবিচোন তাহাঁতক একেলগে যাম তেতিয়া অঁ কিনো আৰু একেলগে যাওঁ আৰু গোটেইকেইটা ভাল লাগিব অঁ

এই এটা কাম কৰো দহটামান বজাত যাওঁ দহটামান বজাত তই ওলাই আহিবি এইফালে গোটেইখিনিয়ে লগ হৈ একেলগে যাম আৰু

ফোন কৰিবি অঁ আহিবি আৰু মিছ নকৰিবি দি দিবি অঁ ঠিকেই চলি আছে তোৰ চব ঠিকেই চলি আছে অঁ কলেজ গৈ আছোঁ অঁ

নোপোৱাই হ'লোঁ তাকে সুযোগ এটা পাইছোঁ গোটেইখিনিয়ে লগ হওঁ আৰু একেলগে যাওঁ অঁ অঁ অঁ মই কৈ দিম তই ফোন কৰিবি দেই তাহাঁতক

অঁ অঁ হ'ব দে ঠিক আছে